হেল্ল' অ' ভাল ভাল ভাল মই আছো ইয়াতে আছো বাৰু খোৱাই আছো বাৰু খোৱা খিনি অঁ হয় হয় হয় অঁ মই খাম মই অতি সোনকালে দিবলৈ চেষ্টা কৰোঁ কেনেকুৱাখিনি কাম হৈছে হয়

হয় হয় হয়

হয় হয়

হয় হয় হয় হয় মই বাতৰিটো হয় হয় হয় হয় হয় হয় হয় হয় হয়

অঁঁ হয় হয় হয় হয়

হয় বাৰু মইয়ো তেনেকে ভালধৰণে দিম বাৰু ৰিপট লিখি এই ভালধৰণে হৈছে বুলি অলপ সংস্কাৰ হৈছে বুলি

হয় হয় হয় হয় হয়

অঁ হয় হয় হয় হয়

হয় হয় সচেতন সচেতন সচেতন হয় হয় হয় হয় হয় হয় হয় হয় অঁ অঁ হ'ব হ'ব মই হয় হয় মই গোটেইখিনি বাৰু গোটেইখিনি সকলোৱে সুবিধা হোৱাতকৈ হোৱাকৈ মই যুগুত কৰি পৰিৱেশন কৰিবলৈ চাম ঠিক আছে ঠিক আছে ঠিক আছে ধন্যবাদ হয় হয় হয় হয় হয় অঁ লগ পাম থেকং কিউ থেকং কিউ